অঁ হয় মই কবিতা আগত পঢ়িছিলোঁ প্ৰথম অৱস্থাত কবিতা পঢ়ি ভাল লাগিছিল প্ৰথম অৱস্থাত ভালপায় কবিতা পঢ়িছিলোঁ কবিতা পঢ়ি পঢ়ি ইমানেই ভাল পাইছিলোঁ লাষ্টত গৈ মই কবিতা এনেই লিখিবলৈ আৰম্ভ কৰিছিলোঁ লিখিবলৈ আৰম্ভ কৰিছিলোঁ যদিও মানে কাকো দিয়া নাছিলোঁ নিজেই সাজি সাজি কিছুমান আখৰ লিখোঁতে লিখোঁতে কবিতালেখীয়া হয় তথাপিও ভবা নাছিলোঁ এয়া কবিতাই হ'ব বুলি লগৰ লগৰীয়াক তেনেকৈ দেখাওঁতে ইজোৱা সিজোৱাক মানে কবিতাৰ আৰ্হিতো অলপ আহিছে আহিলেও অলপ ভয়ভাব আছে ভয়ভাব থাকি মই কাকো দিয়া নাছিলোঁ তেনেকৈ কবিতা পঢ়োঁ কবিতা মই নিজেও লিখোঁ লিখি থাকি কাকো দিয়া নাছিলোঁ তেনেকৈ মোৰ এজন বন্ধুৰ বাৰ্থডে হৈছিলে জন্মদিন জন্মদিনত মই উপহাৰ হিচাপে তেওঁক এটা কবিতা পঠাই দিছিলোঁ পঠিয়াই দি তেওঁলোকে কবিতাটো তেওঁ পালে পায় কবিতাটো ভাল হৈছে বুলি ক'লে ভাল হোৱাৰ পিছত মই কবিতা লাহে লাহে কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ কবিতা লিখিবলৈ আৰম্ভ কৰি কবিতা তেনেকৈ লগৰীয়াৰ সমাজত বিতৰণ কৰি আছিলোঁ বা মাজে মধ্য মই নিউজ লাইভতো নিউজ পেপাৰটো দিবলৈ ল'লোঁ দুই এটা এই শিশুমূলক কবিতা প্ৰাকৃতিৰ প্ৰকৃতিৰ বিষয়ে দি এতিয়াও মই কবিতা লিখোঁ এতিয়া দিওঁ পেপাৰটো দিওঁ মোৰ এনেই মোবাইলৰ হোৱাটছআপতো লগৰীয়াবিলাকক পষ্ট কৰোঁ মানে কবিতাৰ বিষয়ে পঢ়িও ভাল আৰু মই কবিতা কিতাপবিলাক যাৰ তাৰপৰা সংগ্ৰহ কৰিও পঢ়োঁ নিজেও পঢ়োঁ কবিতা মোৰ ভাল লাগে আৰু কবিতা যতুপধ্যে যিমান দিনলৈকে পাৰোঁ লিখাৰ চেষ্টা কৰিম আৰু আগলৈও লিখি যাম কবিতা পঢ়ি পঢ়ি গৈ থাকিলেই মানে লিখাৰ ভাব ওলাই যায় সেইকাৰণে কবিতা মোৰ ভাল লাগে কবিতা পঢ়োঁ কবিতা লিখোঁ কবিতা সেইকাৰণে মোৰ লগৰীয়া সমাজত বিতৰণো কৰোঁ কিছুমান বাৰ্থডে উপহাৰ হিচাপেয়ো দিওঁ কবিতা মই ভালপাওঁ